অঁ হেল্ল' অঁ ভেলেণ্টাইন ৰেষ্টুৰেণ্ট হয়নে মোৰ মানে নৱেম্বৰ সাতাইছ তাৰিখে মানে বাৰ্থডে আছিলে অঁ মানে টেবুল এখন বুক কৰিব লাগিছিলে মানে অফাৰ পামনে কিবা কিবি মানে অফাৰ আছেনে মানে বাৰ্থডে' আছেতো মানে লগৰো সৰহকৈ আহিব পইচা পাতিও বহুত খৰচ হ'ব সেইকাৰণে বোলো আগতীয়াকৈ বুক কৰি থওঁ অফাৰ আছে নেকি কিবা অঁ যদি অফাৰ আছে তেতিয়া আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ যাম আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ভিউ পইণ্টো ভাল ব্যৱহাৰ পাতিও ভাল ৱেইটাৰকেইজনৰ ব্যৱহাৰো ভাল সেইকাৰণে ভাবিলোঁ বোলো আপোনালোকৰ ৰেষ্টুৰেণ্টতে বুক কৰোঁ ৰেষ্টুৰেণ্ট মানে আৰু বেলেগ আছে হ'লেও মানে চবেই ক'লে ভেলেণ্টাইনে যাম ভেলেণ্টাইনে যাম সেইকাৰণে বোলো আপোনাকে যোগাযোগটো আপোনালোককে কৰোঁ মানে কিবাকিবি অফাৰ পামনে আপোনালোকৰ ৰেষ্টুৰেণ্টত মানে আগতীয়াকৈ বুক কৰিলে মানে আমাক গোটেই ৰেষ্টুৰেণ্টখন নহয় বাৰু ফিফটি পাৰ্চেণ্ট ৰেষ্টুৰেণ্টখন ফিফটি পাৰ্চেণ্ট মানে কেবিন আমাক দিলেও হ'ব মানে লগৰো বহুত আহিব ল'ৰাও থাকিব ছোৱালীও থাকিব সেনেকৈ মানে কিবা অফাৰ পামনে আপোনালোকৰ ফালৰ পৰা যদি অফাৰ মানে কিবা কিবি বাৰ্থডে' বুলিতো কিবা ভাল অফাৰ দিব পাৰে ন কিবা ভাল অফাৰ এটা দিব বাৰ্থডে' বুলি তাতে আমি যাম গোটেই লগৰগাল যাম মানে এঘাৰটামান বজাত যাম আৰু দিনত তাৰপৰা ৰাতিলৈকে লাগিব ৰাতিও আধা ৰাতি মানে মদ চদো খাব নহয় চাগে মদাহীসকলে অঁ মদ চদ খালে একো অসুবিধা নহয়তো পুলিচৰ জামেলা নহয় নহয় ঠিক আছে অঁ নৱেম্বৰৰ সাতাইছ তাৰিখে তেতিয়া মানে বুক কৰিলোঁ অঁ ঠিক আছে নৱেম্বৰৰ সাতাইছ তাৰিখে যাম আৰু এঘাৰটামান বজাত আমি প্ৰায় বিছজনমান লগৰ যাম অঁ ছোৱালীও থাকিব ছোৱালীও সাত আঠজনীমান থাকিব আমি ল'ৰা থাকিম ল'ৰা বাৰটা তেৰটামান থাকিম চাগৈ সম্ভৱ ছোৱালী মানে বেছিও হ'ব পাৰে কিন্তু এতিয়া মানে বিছজন মানে ধৰি থওকচোন বাৰু মানে গান চানৰ সুবিধা পাম নাই তাত অঁ ঠিক আছে আৰু অফাৰটো পাম ৰেষ্টুৰেণ্ট আপোনালোকলৈ ফোন কৰিলোঁ আৰু এতিয়া আগতীয়াকৈ যেতিয়া বুক কৰিলোঁতো ভাল অফাৰে থাকিব ন মানে আগতীয়াকে যেতিয়া বুক কৰিলোঁ আশা থাকিলে ভাল অফাৰ দিব বুলি বা ভাল অফাৰ দিব বুলি আশা থাকিলে অঁ বাৰ্থডে' বুলি কিবা এটা দিব আৰু অফাৰ ভাল ঠিক আছে আমি সাতাইছ নৱেম্বৰৰ সাতাইছ তাৰিখে যাম বাৰ্থডে' বুলি আপোনালোকে ভাল কিবা এটা অফাৰ দি দিব অঁ অঁ সাতাইছ তাৰিখে সাতাইছ তাৰিখ নৱেম্বৰৰ সাতাইছ তাৰিখ অঁ এইটো বুক কৰি থওঁক এতিয়া নহয় নৱেম্বৰৰ সাতাইছ তাৰিখ নৱেম্বৰৰ সাতাইছ তাৰিখ অঁ নৱেম্বৰৰ সাতাইছ তাৰিখলৈ আপুনি বুক কৰি থওক আমি যাম তাৰপৰা এতিয়া আগতীয়াকৈ বুক কৰা বুলি কিবা অফাৰ পাম নহয় এইটো অফাৰটো অঁ অফাৰটো ভাল দিব আৰু অলপ অঁ